পৰ্যটন হ'ল যে এখন ঠাইৰপৰা আন এখন ঠাইলৈ দৰ্শনৰ কাৰণে যোৱা যিটো ব্যৱস্থা তাকে পৰ্যটন বুলি কোৱা হয় এতিয়া কথাটো হ'ল যে পৰ্যটনে কোনো এটা অঞ্চলৰ স্থানীয় সম্প্ৰদায়ক অৰ্থনৈতিক অৰ্থনৈতিকভাৱে কেনেধৰণে সহায় কৰে আৰু পৰ্যটন হ'ল এনে এটা ব্যৱস্থা যি সামগ্ৰিকভাৱে চৰকাৰী চৰকাৰী পক্ষক লগতে সেই অঞ্চলত বা সেই পৰ্যটনৰ লগত জড়িত যিটো অঞ্চল সেই অঞ্চলৰ স্থানীয় বাসিন্দা সকলকো বহু পৰিমাণে উপকৃত কৰে বা অৰ্থনৈতিকভাৱে স্বাৱ স্বাৱলম্বী কৰি তোলে কিয়নো ধৰি ললোঁ কোনোবা এখন ঠাইলৈ ধৰি ললোঁ আমাৰ কাজিৰঙা কাজিৰঙালৈ কোনো পৰ্যটক আহিছে যিটো কাজিৰঙালৈ প্ৰত্যেক বছৰে দেশী বিদেশী হাজাৰ হাজাৰ পৰ্যটকৰ আগমন ঘটে গতিকে সেই যিটো পৰ্যটনক্ষেত্ৰ সেই পৰ্যটন ক্ষেত্ৰৰ লগত কাজিৰঙাৰ লগতে কাজিৰঙাৰ ওচৰ চুবুৰীয়া বোকাখাতৰো বহুসখ্যক যুৱক যুৱতী জড়িত হৈ আছে যিটো যদি যদি কোনোবা এখন ঠাই আমি ভ্ৰমণ কৰিবলৈ যাওঁ গতিকে নিশ্চিতভাৱে আমি সেই ঠাইডোখৰত থাকিব লাগিব থাকি পেলাই সেই ঠাইডোখৰৰ কেনেকৈ যাতায়ত ব্যৱস্থা সম্পৰ্কে আমি বুজি ল'ব লাগিব গতিকে সেইখিনি কৰাত আমাক কোনে সহায় কৰিব স্থানীয় সম্প্ৰদায়ৰ লোকসকলে আৰু তেওঁলোকে কেনেকৈ আমাক সহায় কৰিব থকা খোৱাৰ ব্যৱস্থা কৰিব সি হোম ষ্টেই হওক বা ৰিজৰ্টেই হওক হোটেলেই হওক আজিকালি বিভিন্ন ধৰণৰ থকাৰ সুবিধা ওলাইছে গতিকে সেই ঠাইলৈ গ'লে সেই স্থানীয়ভাৱে যিখিনি থকাৰ ব্যৱস্থা কৰা হৈছে সেই থকাৰ ব্যৱস্থা কৰাৰ লগতো ডেফিনেটলি নিশ্চিতভাৱে টকা পইচা সম্পৰ্ক জড়িত হৈ আছে গতিকে এদিন থাকিলে হয়তো আমি দুই বা পঁচিছ বা তিনি হাজাৰ পৰ্যন্ত আমি এটা ৰুমত ভাড়া দিবলগীয়া হয় গতিকে সেই হিচাপেও সেই সম্প্ৰদায় বা সেই স্থানীয় লোকসকল সেই ধৰণে উপকৃত হয় লগতে যিখিনি যিটো ঠাইত তেওঁলোকে থাকিছে বা যিধৰণে তেওঁলোক আছে সেই ঠাইৰপৰা পৰ্যটনথলীলৈ যাবলৈ আমাক যিটো পৰিবহণ ব্যৱস্থাৰ প্ৰয়োজন হ'ব সেই পৰিবহণ ব্যৱস্থাত এতিয়া আমি কাজিৰঙা যদি ভ্ৰমণ কৰোঁ কাজিৰঙা ভ্ৰমণ কৰিবলৈ হ'লে আমাক জীপ চাফাৰী আছে বা এলিফেণ্ট চাফাৰী আছে গতিকে সেইটো আমি কিন্তু বিনামূলীয়া নহয় সেই ব্যৱস্থাটোতো আমি পইচা দিব লাগিব বা তেতিয়াও সেই যুৱকসকল যিহেতু জীপ চাফাৰী যিসকলে কৰে বা যিসকলে জীপ যিসকলে চলায় সেইসকল উপকৃত হয় কাৰণ তেওঁলোকেতেতো পইচা পাব ন এইখিনি জীপ চলোৱাৰ পিছত ঠিক একেদৰে সেই অঞ্চলৰ যিখিনি স্থানীয় উৎপাদিত সামগ্ৰী ধৰি ললোঁ বাঁহ বেতৰ সামগ্ৰীয়ে হওক বা আমাৰ যিটো হেণ্ডলোম সেই আটাইখিনি ব্যৱস্থা সেই পৰ্যটনৰ লগত জড়িত হৈ থাকে যিহেতু কোনোবা এটা নিৰ্দিষ্ট অঞ্চললৈ যদি কোনোবা পৰ্যটক যায় গতিকে সেই পৰ্যটকজনো সেই ঠাইখনৰ যিটো পৰিচয় ঠিক সেইধৰণৰ বস্তু কিনিব বিচাৰে আমাৰ এতিয়া অসমলৈ যদি কোনোবা পৰ্যটক আহে তেতিয়া তেওঁলোকে কি বিচাৰে হয়তো কোনোবা ছোৱালী ধৰ ছোৱালী আহিলে তেওঁলোকে মেখেলা চাদৰ বিচাৰিব নতুবা আমাৰ যিটো ৰাষ্ট্ৰীয় প্ৰতীক গঁড় গড়ৰ এখন কাঠেৰে নিৰ্মিত এটা মূৰ্তিৰ নিচিনা বিচাৰিব পাৰে গতিকে সেই বস্তুবিলাকো পৰ্যটনৰ লগত জড়িত হৈ থাকে এতিয়া তাৰ লগতে আমাৰ যিটো লোকেল যিটো প্ৰডাক্ট খোৱা বোৱাৰ ক্ষেত্ৰত ক'লোঁ পিঠা পনাৰ ক্ষেত্ৰতেই হওক বা অন্য বা যিটো মাছৰ টেঙা বা মাছৰ আলু পিটিকাৰপৰা আৰম্ভ কৰি যিটো থলুৱা খাদ্য সেই থলুৱা খাদ্যয়ো পৰ্যটনৰ ক্ষেত্ৰত বহুখিনি বহু পৰিমাণে সহায় কৰিব পাৰে সেই অঞ্চলৰ সেই লোকসকলক স্থানীয় লোকসকলক বহুখিনি সহায় কৰে গতিকে এইটো পৰ্যটন হ'ল এনে এটা বস্তু যি কেৱল সামগ্ৰীকভাৱে চৰকাৰী পক্ষকে নহয় সেই অঞ্চলত জড়িত সেই লোকসকলকো বহু পৰিমাণে আৰ্থিকভাৱে সচ্ছল হোৱাত সহায় কৰে এতিয়া আমাৰ অসমৰে আৰু এটা পৰ্যটনথলী হ'ল মাজুলী গতিকে মাজুলীটো সত্ৰৰ কাৰণে বিখ্যাত গতিকে এইটো বৈষ্ণৱ কলাকৃষ্টীৰ কেন্দ্ৰভূমি মাজুলী এই মাজুলীত গ'লে মানুহবিলাকে মাজুলীত থাকি ল'ব কাৰণ থাকি ল'ব লাগিব কাৰণ মাজুলীলৈ যোৱা যাতায়তৰ সুবিধা ইমান সুচল নহয় মাজুলীত গৈ এৰাতি বা দুৰাতি তেওঁলোকে থকাৰ পিছত মাজুলী চাব পাৰিব গতিকে সেই সেই দিশৰ পৰা যিটো মাজুলীত গৈ থাকিব লাগিব গতিকে থাকিবৰ কাৰণে মাজুলীৰ দিশসকল স্থানীয় যুৱক সেই যুৱকসকলে সেইধৰণে পৰ্যটকক আদৰিবৰ কাৰণে ব্যৱস্থা কৰিব তেওঁলোকে থকাৰ কাৰণে হয়তো ৰিজৰ্টৰ ব্যৱস্থা কৰিছে কোনোবা আজিকালি হোম ষ্টে'ৰ সুবিধাও ওলাইছে গতিকে সেইধৰণে উপকৃত হ'ল লগতে মাজুলীৰ সাধাৰণতে মাজুলীলে যিসকল পৰ্যটক যায় সেই পৰ্যটকসকলে মাজুলীৰ যিটো থলুৱা খাদ্য সেই থলুৱা খাদ্যৰ সোৱাদ ল'ব বিচাৰে গতিকে এই যিবিলাক হোটেল আছে সেই হোটেলবিলাকে সেই ধৰণৰ থলুৱা খাদ্যৰ যোগান ধৰি পৰ্যটকক সন্তুষ্ট কৰিব পাৰে ঠিক একেদৰে প্ৰত্যেকটো অঞ্চলৰ লগত এই আটাইখিনি বস্তু একেধৰণৰ বস্তু জড়িত হৈ আছে প্ৰত্যেকটো পৰ্যটন পৰ্যটনথলীৰ লগতে এই সামগ্ৰিকভাৱে সেই অঞ্চলৰ লোকসকল বিশেষভাৱে জড়িত হৈ থাকে আৰু তেওঁলোকে এই পৰ্যটন ব্যৱস্থাৰপৰা উপকৃত হয়